গীত গাই থাকোঁতে মই গীত ভালপাওঁ মই ক'লো নহয় মই আধ্যাত্মিক ক্ষেত্ৰত অলপ বেছিকে তেনেকুৱা গীত গাওঁ আৰু বৰগীত গাওঁ বৰগীত গাবলৈ যিহেতু ভক্তিমূলক গীত এই ভক্তিমূলক গীত পৰিবেশন কৰিবলৈ যিটো আধ্যাত্মিক ভাব আহিব লাগে সেইমতে মই সাজসজ্জা বা বহোঁ বা তেনেকে মানুহখিনিলৈও মই লক্ষ্য কৰোঁ আৰু মোৰ মুখত ফুটি উঠে সেই আধ্যাত্মিকতাৰ ভাৱ তেনেকে মই গীতটি পৰিবেশন কৰোঁ বাদ্য যন্ত্ৰও তেনেধৰণৰ লওঁ আৰু উৎকৃষ্ট কণ্ঠৰ কাৰণে মই নিয়মিত ৰেৱাজ কৰোঁ ৰাতিপুৱা ৰাতিপুৱা অলপ মানে সেইখিনি কৰোঁ ৰেৱাজ কৰোঁ আৰু তাৰোপৰি কণ্ঠটো ভাল লাগিবলৈ গৰম পানী খাওঁ বা কেতিয়াবা মৌ খাওঁ অকণমান আৰু কিছুমানে কয় মানে কেতিয়াবা সেইটোও খাই চাইছোঁ বগৰীৰ কুঁহপাতটো তেনেকেও মই খাই চাইছোঁ ঘিউত ভাজি পেলাই তেতিয়া কণ্ঠ ফাটি নাযায় গতিকে তেনেকুৱাও মই কৰি চাইছিলোঁ সেইবিলাক আৰু ব্যায়াম যিখিনি ৰেগুলাৰ ডিঙিৰ ব্যায়ামবিলাক কিছুমান সেইখিনি মই কৰোঁ কণ্ঠ পৰীক্ষা আৰু শব্দৰ উচ্চাৰণ ভাল হ'বৰ কাৰণে মই ডিঙিৰ কেইটামান ব্যায়াম কৰোঁ সেইকেইটা আজিকালি ৰেগুলাৰ নকৰোঁ মাজে মাজে কৰোঁ আগতে ৰেগুলাৰ কৰিছিলোঁ কিছুমান সেইখিনিও কৰোঁ